হয় মই নিজৰ হাত কৰ্ম কৰি ভাল পাওঁ সৰুৰ পৰা যিবোৰ আমাৰ ঘৰত দেখি আহিছোঁ

চোৱেটাৰ শৰাই ঢাকনী টেবুল ঢকা ঢাকনীয়ে হওক কুৰ্চাৰে নিজে গুঠি সাজি উলিয়াব পাৰি সেইবোৰ সাজি উলিয়ালে দেখিবলৈও শুৱনি হয় বজাৰৰ পৰা মেচিনেৰে তৈয়াৰী বস্তুবোৰ কিনি নানি ঘৰতেই এনেদৰে ঊল ব্যৱহাৰ কৰি কুৰ্চাৰে তৈয়াৰ কৰি থ'লে ঘৰুৱা সামগ্ৰীবোৰ দেখাতো শুৱনি হৈ পৰে আৰু লগতে মই হাতৰ এমব্ৰইডাৰী কৰোঁ বিভিন্ন ধৰণৰ যোৰা কাপোৰেই হওক টেবুল ক্লথ ৰুমাল গাৰু কভাৰ আদিবোৰতো নিজেই হাতেৰে এমব্ৰইডাৰী কৰোঁ আৰু লগতে তাঁতৰ লগতো জড়িত অলপ মই সৰুৰ পৰাই আইতাক দেখি আহিছোঁ নিজ হাতেৰে তাঁত শালত ইমান ধুনীয়াকৈ যেনেদৰে কাপোৰবোৰ বৈ উলিয়াই আমাৰ গামোচাখন অসমীয়াৰ আৱেগ সেই গামোচাখন নিজেই হাতেৰে বৈ উলিয়ালে শুৱনি হয় আৰু অসমীয়া জাতিটোৰ মান ৰক্ষাও হয় আইতাই যেতিয়া সৰু মই যেতিয়া সৰু আছিলোঁ আইতাই তেতিয়া তাঁত বৈ আছিলে মই আইতাক চাই আছিলোঁ আৰু আইতাৰ পৰাই শিকিছিলোঁ ফুল তুলিবলৈও শিকিছিলোঁ আইতাৰ পৰাই যিটো জনা নাছিলোঁ আইতাই ওচৰতে ৰৈ মোক শিকাই দিছিলে আৰু তেনেদৰেই আইতাৰ লগত একেলগে সহযোগ কৰি মই আইতাৰ শালখনতে উইভিং শাল হয় সেই শালখনতে মই আইতাৰ লগত কাপোৰবোৰ বৈ উলিয়াইছিলোঁ বিভিন্ন ধৰণৰ কাপোৰ বৈছিলোঁ মই পকোৱা সূতাৰ গামোচা বৈছিলোঁ ঘৰত মহিলাসকলে পৰিধান কৰিবৰ বাবে পকোৱা সূতাৰ মেখেলা চাদৰ বৈ উলিয়াইছিলোঁ আইতাই আঁঠুৱাও বৈছিলে তাঁতশালত সেই আঁঠুৱাও আইতাৰ লগত ববলৈ চেষ্টা কৰিছিলোঁ মই আৰু বিভিন্ন ধৰণৰ যোৰা কাপোৰবোৰ ঊলৰে হওক বা যিবোৰ কৃত্ৰিম সূতা ওলাইছে নানা ধৰণৰ সেই কৃত্ৰিম সূতা আনিও আইতাৰ লগত তাঁতশালত মই সহযোগ কৰি কাপোৰবোৰ বৈ উলিয়াইছিলোঁ আৰু এইবোৰ অকল ঘৰৰ বুলিয়ে নহয় সেইবোৰ বিক্ৰী কৰি নিজৰ এটা উপাৰ্জনৰ পথো ওলাইছিল আৰু লগতে পথাৰত ৰুৱা হওক দোৱা সেইবোৰ কামো কৰি মই ভাল পাইছিলোঁ সেইবোৰ শিকা বুলি নহয় আচলতে যিবোৰ সৰুৰ পৰা কৃষিৰ লগত জড়িত কামবোৰ দেখি আহিছোঁ সেইবোৰ নিজে কৰিবলৈ চেষ্টা কৰি গৈছিলোঁ আৰু নিজৰ খেতিৰ বাবে অন্য মানুহক হাজিৰা হিচাবে লগাব লগা হোৱা নাছিল নিজেই নিজৰ খেতিত নিজ হাতেৰে কৃষিকৰ্মবোৰ কৰি নিজৰ কৃষিডৰা আগবঢ়াই নিয়াও হৈছিল আৰু লগতে নিজৰ হাত কৰ্মটো অলপ আগবাঢ়ি গৈছিল আৰু যিবোৰ ঘৰুৱা ধৰণৰ হাতৰ কৰ্ম যেনে নিজেই তৈয়াৰ কৰিব পৰা বিবিধ ধৰণৰ আচাৰ জাতীয় বা বেলেগ খাদ্য সামগ্ৰীয়ে হওক নিজেই ঘৰতে তৈয়াৰ কৰিব পৰা সেইবোৰো তৈয়াৰ কৰি বলৈ চেষ্টা কৰিছিলোঁ আইতাৰ পৰা শিকি আৰু যিবোৰ ক্ষেত্ৰত যিবোৰ মায়ে জানিছিল সেইবোৰো মায়ে শিকাই গৈছিল মাৰ পৰাও বহুত শিকি গৈছিলো নিজৰ হাত কৰ্ম নিজেই কাপোৰত ফুল তুলি নিজেই বৈ উলিয়াই উলিয়াবলৈ চেষ্টা কৰিছিলোঁ আৰু লগতে যিবিলাক কৃষি কৰ্মৰ লগত জড়িত সৰিয়হ তোলা বা বেলেগ ধৰণৰ কৃষিৰ লগত জড়িত আচলতে কৃষকৰ লগত যিবোৰ সহায়িকা হিচাপে কাম কৰা হয় সেইবোৰতো সহায় কৰিবলৈ চেষ্টা কৰিছিলোঁ যিবোৰ সৰুৰ পৰা দেখি গৈছিলোঁ এইটো কৰিব লাগে কৰিব পাৰি মই নিজ হাতেৰে তৈয়াৰ কৰি উলিয়াব পাৰিম সেইবিলাকো কৰিবলৈ চেষ্টা কৰি গৈছিলোঁ আৰু নিজেই যিবিলাক কৰি গৈছোঁ নৱপ্ৰজন্মৰ যিবিলাক আমাৰ উঠি অহা ল'ৰা ছোৱালী আছে মই আশা কৰোঁ তেওঁলোকেও নিজে কৰি যাওঁক আৰু যিবোৰ মই নিজেই জানোঁ তেওঁলোকে নাজানে হয়তো শিকিবলৈ তেওঁলোকৰ ইচ্ছা আছে তেওঁলোকক শিকিবলৈ ইচ্ছা আছে কিন্তু তেওঁলোকে শিকিব পৰা নাই বা তেনেকুৱা কোনো ধৰণৰ তেওঁলোকে অনুষ্ঠান পোৱা নাই সুবিধা পোৱা নাই শিকিবলৈ যদি এই বিষয়টোত মই অধিক পাকৈত হৈ পৰোঁ তেতিয়া নিজাববীয়াকৈ এটা অনুষ্ঠান খুলি তেওঁলোকক সেই শিক্ষা প্ৰদান কৰিবলৈ সুবিধা কৰিম মই এই সুবিধাত তেওঁলোকে নিজেই যদি হাতেৰে এমব্ৰইডাৰী কৰিব বিচাৰে সেই বিষয়ে তেওঁলোকে শিকিব পাৰিব তেওঁলোকে তাতে যদি তাঁতশাল যদি বব বিচাৰে নিজেই তাঁত বৈ নিজৰ অসমীয়াৰ কাপোৰ যদি বব বিচাৰে সেই বিষয়তো তেওঁলোকে শিকিব পাৰিব বা নানা ধৰণৰ নিজ হাতেৰে তৈয়াৰ কৰা খাদ্য বস্তুবোৰ যেনে আচাৰ বিভিন্ন ধৰণৰ ফলৰ ৰস জুছ তৈয়াৰ কৰি তেওঁলোকে সেইবোৰ উলিয়াই শিকিব পাৰিব আৰু তেওঁলোকেও মোৰ দৰে এনেকুৱা এটা অনুষ্ঠানত শিকি নিজেই যেতিয়া পাকৈত হৈ পৰিব তেওঁলোকে নিজৰো বি ব্যৱহাৰ কৰিব পৰা হ'ব অৰু লগতে তেওঁলোকেও এটা অনুষ্ঠান নিজে লৈ নিজৰ জীৱিকা উপাৰ্জন কৰিব পাৰিব এনেদৰেই মই যিবোৰ কৰি ভাল পাওঁ সেইবোৰ কৰি গৈ থাকিবলৈ চেষ্টা কৰিম আৰু আনেও যাতে এই বিষয়ত পাকৈত হওঁক সেইটোৱে মই ক'ব বিচাৰিম